অ কওকচোন অ কওকচোন বাৰু অ অ অ অ অ অ

তেনেকুৱা আপুনি তাতেই খাব জুইশালতে খাই চাব ভাল পাব খাই অ আপোনাক জীতেনে নম্বৰটো দিলে ন' অ ঠিক আছে